আমাৰ ঘৰৰ ওচৰতে এখন দোকান আছে শৰ্মা ষ্টোৰ বুলি সেই শৰ্মা ষ্টোৰখনেই হৈছে আমাৰ ইয়াৰ অঞ্চলটোৰ আটাইতকৈ ডাঙৰ ষ্টেচনাৰী দোকান আৰু সেই দোকানখনৰ পৰাই আমি সাধাৰণতে বস্তুবোৰ ক্ৰয় কৰোঁ মই সাধাৰণতে ষ্টেচনাৰী বস্তু ক্ৰয় কৰাৰ ভিতৰত আছে কলম পেঞ্চিল কালাৰ কালাৰ বুলি ক'লে মই যিহেতু আৰ্টৰ লগত জড়িত হৈ থাকোঁ মই ৱাটাৰ কালাৰ অইল কালাৰ অইল পেষ্টেল কালাৰ বা অন্য়ান্য় যিবোৰ স্কেচ্ পেঞ্চিল পায় সেইবোৰ শ্বেডিং পেঞ্চিল বা ঠিক তেনেধৰণে শ্বেডিং পেঞ্চিলৰ বহুত উন্নত মানদণ্ডৰ পেঞ্চিল পোৱা যায় সেই পেঞ্চিলবোৰ ক্ৰয় কৰোঁ সেই সকলোবোৰ তাতে উপলব্ধ থাকে আৰু মই সাধাৰণতে পেঞ্চিলৰ বাবে শ্বাৰ্পনাৰ ইৰেজাৰ আদি সকলোবোৰ তাৰ পৰাই ক্ৰয় কৰোঁ আৰু ৱাটাৰ কালাৰ কৰিবলৈ ব্ৰাছ হওক তাৰপৰা ৱাটাৰ কালাৰ কৰিবলৈ আমি ব্য়ৱহাৰ কৰোঁ সাধাৰণতে প্লেট সেইবোৰো মই তাৰ পৰাই ক্ৰয় কৰোঁ আৰু মই সাধাৰণতে আৰ্টৰ লগত যিহেতু জড়িত আৰ্ট এণ্ড ক্ৰাফ্টৰ লগত যিবোৰ সামগ্ৰী লাগে সেই সামগ্ৰীবোৰ মই অলপ আগত উল্লেখ কৰিলোৱেই ধৰক আমি ছবি আঁকিবলৈ প্ৰথমতে লাগিব এখন আৰ্ট পেপাৰ সেই আৰ্ট পেপাৰো ষ্টেচনাৰী বস্তুৱেই হয় গতিকে তাত পোৱা যায় আৰু আৰ্ট পেপাৰৰ লগত আমাক লাগিব পেঞ্চিল ৰং ইত্য়াদি সকলোবোৰ আমি সেই ষ্টেচনাৰী দোকানতে পোৱা যায়